মোৰ বাবে ড্ৰয়িঙত প্ৰত্যাহ্বানবোৰ প্ৰত্যাহ্বানজনক ক'ব প্ৰত্যাহ্বানজনক দিশ মানে নাই মানে ক'ব গ'লে ইমানটা মোৰ কাৰণে ড্ৰয়িঙত কঠিন ছবিবোৰ হৈছে কঠিন ছবি হৈছে যোনবোৰ বস্তু দূৰৰ পৰাই ফ'কাছ কৰি আঁকিবলগীয়া হয় ন সেইবোৰে মোৰ কাৰণে কঠিন হৈছে মানে অলপ যেনিবা আপোনাৰ ধৰি লওক এখন পথাৰত এখন পথাৰত মানুহে ধান দাই আছে ধান আনি আছে গৰু চৰি আছে সেই বস্তুবোৰ দূৰৰ বস্তু ফ'কাছ কৰি ৰাখিবলৈ মানে অলপ কঠিন পাওঁ মানে প্ৰথমতে মানে ইমানটা নোৱাৰিছিলোঁৱে মানে মই বহুতেই টান পাইছিলোঁ পাছত মোৰ ওচৰৰ ঘৰৰ ওচৰৰ দাদা এজন আছে মানে তেওঁ মানে বহুত ভাল ছবি আঁকে মানে তেওঁ মোক বহুত ধুনীয়া ধুনীয়া বহুত টিপছ্ দিলে তেওঁ মোক বহুত শিকালে মেলিলে তেওঁৰ পৰাই মই বহুতখিনি আয়ত্ব কৰিলোঁ দেই তেওঁ একদম ক্ল'জলি ক্ল'জ নিচিনাকৈ বহুতখিনি শিকালে মানে তেওঁৰ পৰা বহুত মই জানিলোঁ শিকিলোঁ তেওঁ শিকালে কেনেকৈ আঁকিব লাগে কি কৰিব লাগে তেওঁৰ পৰা মই বহুতখিনি গুণ আয়ত্ব কৰিলোঁ ক'ব গ'লে মই দূৰৰ ছবিটো ফ'কাছ কৰি অঁকাই টান আছে ইভাগে মানে ইমান এটা মই টান নাপাওঁ মানে আজিকালি তেও মানে বহুতখিনিয়ে আগতকৈ পাৰিলোঁ প্ৰথম অৱস্থাত মই ইমান এটা আঁকিবই নোৱাৰিছিলোঁ সেই ওচৰৰ দাদাজনৰ পৰা বহুতখিনি শিকিলোঁ মেলিলোঁ তেওঁ বহুত টিপছ্ দিলে সেই তেনেকৈ শিকিলোঁ আৰু মই আয়ত্ব কৰিব গ'লে তেওঁৰ পৰাই আয়ত্ব কৰিছোঁ আৰু বেলেগ ইমান এটা মই ক'চিং চচিং ইমান লোৱাই নাই তেওঁৰ পৰাই শিকিছোঁ মেলিছোঁ তেৱেঁই মোৰ কাৰণে শিক্ষাগুৰু আৰু